অসমীয়া ভাষাটোত সাধাৰণতে বাক্যৰ ক্ৰম হৈছে কৰ্তা কৰ্ম ক্ৰিয়া যেনে মই ভাত খাওঁ ইয়াত আঠটা বিশিষ্ট স্বৰধ্বনি পোৱা যায় সেইকেইটা হৈছে ই এ এ আ উ ঊ অ অ অসমীয়া ভাষাটো হৈছে শুনিবলৈ এটা শুৱলা ভাষা